বৰ্তমান যুগত পুৰণিকালৰ পৰা ক্ৰীড়াৰ ক্ষেত্ৰত ব্যাপক ধৰণৰ পৰিৱৰ্তনৰ সন্মুখীন হৈছে আৰু ভৱিষতলৈকো বহুতো উন্নয়ন হৈ থাকিব পুৰণি কালৰ পৰা এতিয়ালৈকে যি উন্নয়ন হৈছে সেয়াৰ ভিতৰত অত্যাধুনিক সা সঁ সা সঁজুলি প্ৰয়োগ কৰা ক্ষেত্ৰই হওক বা যিকোনো ধৰণৰ আজিকালি নতুন নতুন যি প্ৰণালী আহি পৰিছে আৰু কেইদি কেইদিনমান পিছত এ আই আহিলে এ আইৰ যোগেদিও ক্ৰীড়া ক্ষেত্ৰত বহুতো অৱদান আগবঢ়াব এ আইয়ে